কোৱা অ অ কোৱা অ নাৰ্চাৰীতে আছোঁ কি লাগে অ অ অ আছে টাবতো আছে পলিথিনতো আছে তোমাক কোনটো লাগে পলিথিনৰটো পঞ্চাশ টকা টাবত থকাটো বেছি হ'ব কাৰণ টাবটোৰ দামো ল'ব লাগিব নহয়

অ পাবা আহা অ আছে আছে অ

অ হ'ব নিবাহি আছে অ হ'ব নিবা এতিয়া আহিলে পাবা মই আছোঁৱেই মই থাকিম অলপ দেৰিলৈকে হ'ব আহিবা অ অ অ হ'ব দিয়া আহিবা অ